হেল্ল' অঁ মই কোনে কৈছোঁ গম পাইছেনে অঁ মই এই শৰ্মা খুৰাই কৈছোঁ অঁ অঁ আচ্ছা এই অঁ আছো ভালেই আছো আচ্ছা গম পাইছোঁ তোমাৰ বোলে দোকান এখন আছে দোকানত হেৰি কি মই তাৰমানে কিবা এটা অনুষ্ঠান পাতিছোঁ হাঁ অনুষ্ঠানত এতিয়া বিশেষকৈ মোক গেলামালখিনি লাগিছিল হাঁ বিশেষকৈ চাউল চাউলখিনি লাগিছিল চাউলটো কি কি চাউল আছে তোমাৰ তাতে ঠিক আছে অঁ দালি অঁ এতিয়া দালি চাউল এইবিলাক সম্পূৰ্ণ পামনে অঁ দালি চাউল প্ৰগ্ৰোমটো তোমাৰ আজি আজি পঁচিছ তাৰিখ হাঁ আজি পঁচিছ তাৰিখ অঁ আঠাইছ তাৰিখ হয়

ভাল লাগিব হেঁ মোক দালি লাগিব আৰু চাউল থাকিল দালি থাকিল তেল থাকিল তাৰ পাছত তোমাৰ আৰু মানে কিবা জহা চাউল পামনে জহা চাউলটো আছে ন আচ্ছা আচ্ছা আৰু তেল দালি তেল আৰু নিমখ নিমখ লাগিল তাৰ পিছত ৰং গুৰাৰপৰা আদি কৰি গোটেইখিনিয়ে আৰু গোটেইখিনি পামনে গোটেইখিনি পাম আচ্ছা

অঁ মানুহ বেছি নহয় পায়সৰ কাৰণে জহা চাউল লাগিব অঁ আচ্ছা মানুহ বেছি নহয় চল্লিছজন ধৰা চল্লিছজন

না অঁ ভালেই অঁ

লোকেল আইজং অঁ অঁ আচ্ছা হেৰি এই জিৰা ৰাইছটো দিলে কেনে হ'ব জিৰা ৰাইছ ভাতো খুৱাম যে ঠিক আছে

সুধি চালোঁ আপোনাক কি কি পায় চাম সুধি চালোঁ পাম নহয় ঠিক আছে অঁ বাৰু মই চাই ল'ম চাই লৈ পেলাই এতিয়া দামটো কি দামটো কিব জহা চাউলৰ জহা চাউল আইজংটো আইজং

ঠিক আছে আৰু কিবা থাকিলে আপুনি চিন্তা কৰি কৰি দিব অঁ গম পোৱা যাব

হয় অঁ অঁ অঁ এই আচ্ছা আৰু এই ডিছ গিলাচ পাম নেকি ডিছ গিলাচ চব আছে ন আচ্ছা অঁ আচ্ছা ঠিক আছে মই অহাকালি যাওঁ নেকি অহাকালি যায় মই লিষ্টখন হেৰি আপোনাক আলোচনা কৰি পেলাই লিষ্টখন লিখি ল'ম আৰু ময়ো লিখি যাম আৰু সন্ধিয়া আহি যাম মই বাৰু ঠিক আছে অঁ ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে বাৰু অঁ অঁ এৰিছোঁ অঁ অঁ ৰাখিছোঁ